হেল্ল' অঁ কওক আমাৰ এইফালেও হ'ল গোটেই ধান হৈ ধানত সোমাই গ'ল জলকীয়া বাৰী বেঙেনা বাৰী গোটেই সোমালে নষ্ট কৰিলে

অঁ আমাৰো সেই তেনেকৈ আগদিনাখন মই পানী আগৰ বাৰত মাৰি যোৱা পানীখিনি ধান ৰুই আহিছিলোঁহে পিছদিনাখন আকৌ পানী সোমাই ডুবি ডুবাই পেলাই মাৰি পেলালে পিছত আকৌ ৰুৱাগৈ নাই আৰু জলকীয়াবিলাকতো সোমাই গ'ল বেঙেনাতো সোমাই গ'ল এতিয়া জলকীয়াবিলাক গোটেই পাতবিলাক সৰি পেলাই হেৰি ফুলবিলাকহে আছেগৈ গছবিলাকহে আছেগৈ পাত চব সৰি গ'ল বেঙেনা গছবিলাকো মৰিলে ৰঙা ৰঙা হৈ গৈছে আপোনলোকৰ ঘৰ অঁ ঘৰত সোমাইছিলেগৈ নেকি অঁ অঁ আমাৰ এই হেৰি চোতাললৈকে পাইছিলেহি পানী অঁ অঁ আমাৰ যেনিবা ভেটিটোলৈ নাপালেগৈ অলপ অলপ থাকোঁতেই কমি গ'ল আৰু এই পিছৰবাৰত পিছৰবাৰত সোমাওতেহে অকণমান হেৰি ঘৰ ওচৰলৈকে পাইছিলেহি বাকী আৰু কাৰ কাৰ মাৰিলে ধান সেইফালে অঁ এতিয়া আৰু ক'ত পাব কঠীয়া ভাদ মাহত ৰুলে তেনেকৈ ধানো ভাল নহয় এতিয়া ৰঞ্জিতধান হ'ল পিছতিয়াকৈ ৰুলে ধান ভাল নহয়ে দেখোন আমাৰো নাই তেনেকৈ থাকিব আৰু এনেকৈয়ে ৰঞ্জিতধান নহয় আৰু এতিয়া বৰধান লগালেহে হ'ব অঁ আজিকালি মনুহবিলাকে দেখোন বৰধানৰ কঠীয়া নকৰেই চব ৰঞ্জিতে কৰে আগৰ ধানৰ কঠীয়াবিলাক এৰি দিছে কাৰণে মানুহবিলাকে এতিয়া ৰঞ্জিতধান আগতীয়াকৈ ৰুলে চবৰে মাটিবিলাক আমাৰ সিহঁতৰ বিজয় হেঁতৰ মাটিবিলাক চব থাকিয়ে গৈছে হেৰি ৰুবলৈ পানীয়ে মাৰি গ'ল যে পিছত পিছত অনা কঠীয়াখিনি সেই অলপ ৰুলে থাকিয়ে গ'ল মাটিডোখৰ অঁ কঠীয়া বিচাৰি পালে মানে ৰুব পাৰিব অঁ অঁ অঁ